যিহেতু মই তেজপুৰত বসবাস কৰোঁ সেয়েহে তেজপুৰ চহৰতে প্ৰায় কেইটা চিনেমা হল আছে তাৰে কেইটামান চিনেমা হল হৈছে এচ বি এফ চিনেমা হল যিটো ছ'হাম ছ'হামত আছে আই এম পি চিনেমা হল যিটো ৰিলায়েঞ্চৰ শ্বপিং মলত আছে এটা হৈছে আনোৱাৰ চিনেমা হল আৰু এটা হৈছে গোল্ড চিনেমা হল এই প্ৰায় কেইটা চিনেমা হলতে আমাৰ হিন্দীয়ে হওক ইংৰাজীয়ে হওক বা অসমীয়াই হওক বিভিন্ন ধৰণৰ চলচ্চিত্ৰ বা চিনেমা লাগে আৰু বিশেষকৈ মই এচ বি এফ বা আই এম পি চিনেমা হলত বেছিকৈ চিনেমা চাবলৈ যাওঁ চিনেমা চাই মই বহুত ভাল পাওঁ চিনেমা চোৱাতো হৈছে মোৰ এটা হবি মোৰ যেতিয়াই কিবা কাম কৰি আমনি লাগে আৰু যেতিয়া মোৰ হাতত পইচা পাতি আৰু সময় থাকে তেতিয়াই মই চিনেমা চাবলৈ যাওঁ চিনেমা চাবলৈ সেইবুলি মই সদায় বা যিকোনো চিনেমা চাবলৈকে নাযাওঁ মই চিনেমা সদায় কাহিনী তাৰ অভিনেতা আৰু ভাল পৰিচালনা হ'লে চিনেমাখন চাবলৈ যাওঁ বিশেষকৈ কাহিনীটোৰ উপস্থাপন ভাল হ'ব লাগে তেতিয়া চিনেমা চাবলৈ গৈ ভাল লাগে আৰু যদি চিনেমাখন চাই এক সুখৰ অনুভূতি প্ৰদান কৰিব নোৱাৰে তেতিয়াহ'লে চিনেমাখনো চোৱাৰ অৰ্থ নোহোৱা হৈ যায় মই বিশেষকৈ মোৰ বন্ধুসকলৰ সৈতে চিনেমা চাবলৈ যাওঁ পৰিয়ালৰ সৈতে খুব কম যোৱা হয় চিনেমা চাবলৈ বন্ধুৰ সৈতে চিনেমা চাই ভাল লাগে কিয়নো বন্ধুৰ সৈতে আপুনি যিকোনো ধৰণৰ মুহূৰ্ত্তৰ আপুনি উপভোগ কৰিব পাৰে কাৰণ এখন চিনেমাত বিভিন্ন ধৰণৰ দৃশ্য আমাক উপভোগ কৰিবলৈ দিয়া হয় আৰু সেই সকলোবোৰ দৃশ্য উপভোগ কৰিবলৈ ভাল তেতিয়াহে যেতিয়া সেই অপূৰ্ব অনুভূতিখিনি আমি ভগাই ল'বলৈ এজন লগ থাকে আৰু এজন ভাল বন্ধুতকৈ সেই লগ বেলেগ কোনেও দিব নোৱাৰে সেয়েহে মই যেতিয়াই চিনেমা চাবলৈ যাওঁ তেতিয়াই এজন বন্ধু বা বান্ধৱীক মই লগত লৈ যাওঁ বা তেওঁলোকেও মোক লগত লৈ যায় সেইদৰে মই চিনেমা চাবলৈ মাহেকে পষেকে এবাৰ বা দুবাৰ যাবলৈ চেষ্টা কৰোঁৱেই